নমস্কাৰ মোৰ প্ৰশ্নটো হৈছে আপোনাৰ মতে যোগাসন অন্য ধৰণৰ ব্যায়ামৰপৰা কেনেদৰে পৃথক যোগাসন অন্য ধৰণৰ ব্যায়ামৰপৰা মই ভাবোঁ যে সম্পূৰ্ণ ধৰণে পৃথক চাওক অন্য ধৰণৰ ব্যায়াম মোৰ নিজৰ ক্ষেত্ৰতে কৈছোঁ যেতিয়া মই মোৰ ৱেট যেতিয়া চেভেণ্টি এইট কেজি আছিলে মই নিজৰ এক্সপিৰিয়েঞ্চৰপৰা ক'ব খুজিছোঁ তেতিয়া মই বহুতো কাৰ্ডিঅ' ৱৰ্কআউট কৰিছিলোঁ ৱেট ট্ৰেইনিং কৰিছিলোঁ এইবিলাক কৰি পেলাই মই ৱেট কমাব পাৰিছিলোঁ কিন্তু ভিতৰৰপৰা মানুহটো ইমান চেঞ্জ হৈ আহিব পৰা নাছিলোঁ বা মোৰ স্কিনৰ ক্ষেত্ৰত বা মই মানসিকভাৱে ইমানখিনি মই চেঞ্জ হ'ব পৰা নাছিলোঁ কিন্তু যেতিয়াৰপৰা মই যোগাসন আৰম্ভ কৰিলোঁ তেতিয়াৰপৰাই মই গম পালোঁ যে যোগাসন অকল ব্যায়াম নহয় এয়া হৈছে এক মানুহৰ জীৱনশৈলী যি জীৱনশৈলীয়ে মানুহক সম্পূৰ্ণৰূপে চেঞ্চ কৰিব পাৰে মানুহক ভিতৰৰপৰা চেঞ্চ কৰিব পাৰে যোগাসনে মানুহক বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰপৰা আপোনাৰ স্কিনৰপৰা আদি কৰি সম্পূৰ্ণৰূপে মানুহজনক চেঞ্চ কৰিব পাৰে সেয়ে ভাবোঁ আন ব্যায়ামৰ তুলনাত যোগাসন পৃথক আৰু যোগাসনে এজন মানুহৰ অতি জীৱনশৈলীটোৱে সলনি কৰাৰ লগতে মানুহজনক মানসিকভাৱেও সবল কৰাত অৰিহণা যোগায় সেয়েহে প্ৰতিজন ব্যক্তিয়ে যোগাসন কৰা মোৰ মতে উচিত আৰু আমি ৰাতিপুৱা আৰম্ভণিটোৱে যোগাসনেৰে কৰিব লাগে অকল যোগাসন নহয় যোগাসনৰ লগতে আমি প্ৰাণায়াম আদিও কৰিব লাগে যিয়ে আমাক গোটেই দিনটোৰ বাবে এক্টিভ কৰি ৰাখে আৰু ভাগৰ লাগিলেও বা কেতিয়াবা আমি মানসিকভাৱে দুৰ্বল অনুভৱ কৰিলেও যদি আমাৰ যোগাসন বা প্ৰাণায়াম এইবিলাক আমাৰ অভ্যাস থাকে তেনেহ'লে আমি নিজকে আৰু সবল কৰি তুলিব পাৰোঁ গতিকে যোগাসনে আমাক সম্পূৰ্ণধৰণে ভিতৰৰপৰা সলনি হোৱাত ভিতৰৰপৰা সবল হোৱাত সহায় কৰে আন আন ব্যায়ামেও আমাক কৰে সলনি কৰে আমাৰ বডীৰ ছেফ হওক বা আমাক চৰ্বিৰপৰা আদি কৰি মেটবহুলতাৰপৰা আমাক আন আন ব্যায়ামসমূহেও সহায় কৰে তথাপিও মই নিজৰ অভিজ্ঞতাৰপৰা যোগাসনে আমাক বেছি সহায় কৰে যেন অনুভৱ হয় সেয়েহে মই যোগাসনক প্ৰাধান্য দিওঁ প্ৰতিজন ব্যক্তিয়ে যোগাসন কৰা উচিত আৰু প্ৰতিজন ব্যক্তিয়ে যোগাসনৰ জৰিয়তে নিজৰ জীৱনশৈলীক সলনি কৰি বিভিন্ন বেমাৰ আজাৰৰপৰা নিজকে বচাই ৰাখিব পাৰে সেয়েহে ভাবোঁ যে আমাৰ যোগাসনটো এক এক প্ৰ্ৰকাৰৰ ব্যায়াম হিচাপে আমি নলয় যেনেদৰে আমি পানী খোৱা ভাত খোৱা চাহ খোৱাটো আমাৰ এটা দৈনন্দিন অভ্যাস তেনেদৰে যোগাসনকো সেই অভ্যাস হিচাপে গঢ়ি তুলিব লাগে